ভাৰতীয় কলাশালা বা কলাশালী হ'ল ঐতিহাসিকভাৱে ভাৰতীয় সংস্কৃতিক সম্পদো কলা উন্নত বিস্তাৰে বৃদ্ধি কৰাৰ লক্ষ্য স্থাপিত প্ৰতিষ্ঠান এগৰাকী শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভাৰতীয় কলা শিল্প সাহিত্য সংগীত ইত্যাদি লিখনো হয় এগৰাকী শালাৰ উদ্দেশ্য হৈ থাকে ভাৰতীয় সম্প্ৰদায়ত সাংস্কৃতিক কলা শিক্ষা দিয়াৰো পৰিচালনা কৰা অনেক কলাশালা একেবাৰে আলোচনাত্মক শিক্ষা অনুভাৱিক শিক্ষা আৰু কাৰ্যক্ষেত্ৰ তাতে কাম কৰাৰ মাধ্যমৰ হিচাপে শিক্ষা দিয়া হৈ থাকে একেবাৰে কলা শিল্পৰ মাধ্যমেৰে কলাৰ অধ্যয়ন কৰাৰ পালন কৰা হয় এই প্ৰতিষ্ঠানসমূহে কলাৰ পৰিস্থিতি ঐতিহাসিক মূল্য শিল্পিত কলাৰ নতুন অধ্যয়ন প্ৰ প্ৰণালী ভাৰতীয় বিশ্বকলাৰ সংক্ষিপ্ত ইতিহাস ইত্যাদি কাৰণেও হয় এইটো অতি গুৰুত্বপূৰ্ণ হৈ থাকিলে কাৰণ এই প্ৰতিষ্ঠানসমূহে ভাৰতীয় সাংস্কৃতিক সম্পদো কলাৰ অধ্যয়নো অনুভৱ কৰিবলৈ উদ্দিষ্ট বৰ্তমান সময়ত অনেক ভাৰতীয় কলাশালাও কলাশালী নতুনো যোগাযোগৰ মাধ্যমসমূহ আৰু পৰ্যাপিত্ত প্ৰণালী ব্যৱহাৰ কৰি শিক্ষা প্ৰদান কৰাৰ প্ৰয়াস কৰি থাকে ইণ্টাৰনেট আৰু ডিজিটেল প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰি কলা শিক্ষা কৰা হয় আৰু অন্ধকাৰৰ বাবে উপলব্ধ কৰা হয় অধ্যাপকসকলে অনলাইন পাঠসমূহ উদাহৰণস্বৰূপে ভিডিঅ' ৱেবিনৰ সহায় কৰি শিক্ষা প্ৰদান কৰিবলৈ উদ্যোগী হৈ থাকে এচাদাও কলাশালী বিভিন্ন অনুষ্ঠান কাৰ্যক্ৰম আৰু কাৰ্যশালী ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলে পৰায়াত্মক অংশগ্ৰহণৰ সুযোগ দিয়াৰ চেষ্টা কৰে এই অনুষ্ঠানসমূহ কলাৰ বিভিন্ন বিষয়সমূহে জ্ঞান আৰ্জন কৰা সংক্ৰাদ ধাৰণা সম্প্ৰদায় বাৰ্তা আৰু ব্যক্তিগত সংশ্লিষ্টতা বাৰ্তা কৰাৰ সুযোগ প্ৰদান কৰে এইভাবে কলাশালী সমৃদ্ধ কলা শিক্ষাৰ মাধ্যমসমূহ ব্যৱহাৰ কৰি বৰ্তমান সময়ত কলা প্ৰশিক্ষণ উন্নতি প্ৰদান কৰা হৈছে ভাৰতীয় কলা সম্প্ৰতিককালে এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক অসমীয়া স্বীকৃতি সুলভ কৰাত অন্ধকাৰ আৰু কঠিনতাৰ দিশত মণ্ডবধ পাৰ হয় যাত্ৰা স্থানৰ সংস্কৃতি অধ্যয়ন আৰু সংৰক্ষণৰ অভাৱত শহিত মানুহ প্ৰতি পৰিতোষ হৈ থকাৰ সম্ভৱ কিন্তু এই বৃদ্ধি প্ৰক্ৰিয়াটোৰ কলাত নতুন দিশ প্ৰদান কৰে আৰু এই সংস্কৃতিক ধাৰণাৰ বিধিৰ বৈশিষ্ট্যসমূহ সংৰক্ষণ কৰাৰ পৰা স্থিতি কৰাৰ প্ৰয়াসসকলে সহায় হয় ভাৰতীয় কলা সংৰক্ষণৰ প্ৰয়াস কলাশালীৰ ভূমিকা অন্যতম গুৰুত্বপূৰ্ণ কলাশালী সাংস্কৃতিক ধৰা আৰু বৈশিষ্ট্যসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ অংশ হিচাপে এই অংশটো সংৰক্ষণ কৰা নহয় তেওঁৰ অভাৱে কৰে নৈতিক আৰ্থিক আৰু সামাজিক বিপন্নতা এইকাৰণে কলাশালী সংৰক্ষণ আৰু উন্নতি কৰাৰ প্ৰয়াসকালে প্ৰধান বাবে হিচাপে কলাশালীৰ সংৰক্ষণৰ প্ৰথম অংশ সংস্কৃতি আৰু কলাপ শিক্ষাৰ ক্ষেত্ৰত অধ্যয়ন আৰু সংৰক্ষণৰ বাবে শিক্ষাৰ্থীসকলে সুস্পষ্ট ধাৰণা প্ৰদান কৰে শিক্ষা ক্ষেত্ৰত কলা ইতিহাস প্ৰকৃতি আৰু সম্প্ৰদায়ৰ সুস্পষ্ট ধাৰণা হ'লে তেওঁলোক সংৰক্ষণ কৰাৰ বাবে উদ্যোগী হ'ব পাৰে এচাইদাও সংস্কৃতি আৰু কলাৰ বিভিন্ন দিশ বিদেশ অংশসমূহ উপলব্ধ কৰা উচিত আমাৰ যে গোপৰি পৰা বিশেষ কৰাৰ ভালে যি কলাশালী বিভিন্ন অংশসমূহ সম্পৰ্কে অধ্যয়ন কৰাৰ পৰিচিত দিয়া হয় এইটো কলাৰ অন্যতম ৰূপ আৰু অতি সম্পদৰ এক অংশ